সাংস্কৃতিক প্ৰথাবোৰ নৱপ্ৰজন্মই অতবোৰে পালন কৰেই কিন্তু হ'লেও কিছুমান প্ৰথা আমাৰ নৱপ্ৰজন্মই এৰিব ধৰিছে যেনে ধৰক বিয়াৰ কিছুমান নীতি নিয়ম বা বিহুৰ কিছুমান নীতি নিয়ম ঐতিহ্যমণ্ডিত কিছুমান নীতি নিয়ম আমাৰ অসমত বা বিভিন্ন জেগাত আগৰ কিছুমান নীতি নিয়ম এতিয়া বহুলভাৱে প্ৰচাৰ নাই কিন্তু সেইসমূহ প্ৰচাৰ হোৱাটো আমি বিচাৰোঁ বা ধৰা বন্ধা মূল্যবোধসমূহ ধৰা বন্ধা কৰিলে বা শিথিল কৰিব লাগে কিন্তু ইমানো বেছি কৰিব নালাগে যাতে মানুহে আঁকোৱালি ল'ব নোৱাৰে হ'লেও কিছুমান নিয়ম এৰি চলাটো আমি নিবিচাৰোঁ মানে পশ্চিমীয়া সভ্যতা আমাৰ অসমে লোৱাটো বিচাৰিছোঁ কিন্তু ইমান বেছি ল'ব নালাগে যে যাতে আমাৰ অসমীয়া সংস্কৃতিটো আমাৰ মনৰ পৰা হেৰাই যায় কিছুমান বস্তু আমি অকল ভিডিঅ' বা ফটোত হে দেখা পাওঁ সেইসমূহ বৰ্তমান প্ৰচলিত হৈ থাকিলে আমাৰ কাৰণেও ভাল আৰু ভৱিষ্যৎ প্ৰজন্ময়ো সেইসমূহ ল'ব পাৰিব বা চাব পাৰিব সেইকাৰণে বৰ্তমান সেই সংস্কৃতিসমূহ আমি এৰি দিব বিচৰা নাই বা ল'ব বিচাৰিছোঁ